হয় হয় হয় হয় এইখনে হয় নেকি অঁ অঁ পাই যাব এতিয়া আপুনি কি মাছ লব

অঁ ৰৌ আছে ভকুৱা আছে এই আপুনি বাহু পাব বাহু পাব বাহু পাব অঁ কছ অলপমান এতিয়া নাটনি হৈ আছে তথাপিও কিবা অলপমান মিলাই পেলাই কৰি দিব পৰা যাব আপোনাক কিমান তাৰিখে লাগে বুলি ক'লে পাঁচ তাৰিখে ন পাই যাব পাই যাব আপোনাক কিমান লাগে দহ পোন্ধৰ কেজি এনেই সঠিককে পোন্ধৰ বুলি ধৰিব পাৰি আৰু ন অঁ এতিয়া দামটো হ'ব আৰু আপোনাৰ মিলাই দিম যদি বেছিকে লয় তেতিয়াহ'লে মিলাই দিম আপুনি চিন্তা কৰিব নালাগে খাই সোৱাদ পাব মাছটো ভাল হ'ব কেজিতো আপোনাৰ বাহুৰ এতিয়া মোটামুটি লোকেলটো আমাৰ ইয়াৰে আপোনাৰ আঢ়ৈশ পৰে হয় আপোনাক মই চাই দিম অলপ আপুনি যেতিয়া দহ পোন্ধৰ কেজি ল'ম বুলি কৈছে মই চাই দিম নাই নাই নাই এইয়া আমাৰ মোৰ নিজৰো আছে আৰু বাহুটো কিন্তু মোৰ নিজৰ নহ'ব এইটো আমাৰ বেলেগৰ পৰা আনো লোকেল হয় একদম পূৰা পিঅ'ৰ লোকেল পাব খাই সোৱাদ পাব ভাল পাব আপুনি হয় হয় একদম একদম আপুনি চিন্তা কৰিব নালাগে আপুনি এবাৰ নিলে ৰান্ধিলে গ'ম পাব ৰান্ধনীয়ে ৰান্ধোতেই গ'ম পাই যাব খাবলে ভাল হ'ব আপুনি একদম চিন্তা কৰিব নালাগে সোৱাদ পাই যাব নাই যদি কাটি মেলি নিব খোজে সেইয়াও আছে আমাৰ যোগাৰীয়ে কৰি দিব সেইখিনি কাম আৰু যদি ডাইৰেক্ট লৈ যাব বিচাৰে সেইটোও পাব আপুনি আপোনাৰ কথা সেইটো আপোনাক কাটি দিব লাগিলে কাটিও দিব পাৰিম অঁ অঁ আপুনি চিন্তা কৰিব নালাগে আমাৰ ইয়াতে অঁ আমাৰ ইয়াতে হৈ যাব গোটেইখিনি অঁ পাৰিব পাৰিব ঠিক আছে আপুনি তেতিয়াহ'লে আহি লৈ যাব আপুনি তিনি তাৰিখ মানে আহিলে পাই যাব অঁ অঁ ঠিক আছে ঠিক আছে আহি যাব আহি যাব ঠিক আছে অঁ ঠিক আছে দিয়ক ঠিক আছে অঁ অঁ হ'ব দিয়ক হ'ব হ'ব ঠিক আছে